হেল্ল' হয় কোনে কৈছিলে হয় হয় কওকচোন কোনে কৈছিলে বাৰু অঁ হয় হয় হয় হয় হয় হয়

আপুনি কেতিয়ালৈ কৰিম বুলি ভাবিছে বাৰু দুই তাৰিখৰ পৰা ন ক'ত কৰিব বাৰু শ্বুটিংটো

হয় মানে বাজেটৰ কথা ক'বলে গ'লে মোৰ ইমান ধুনীয়া আপুনি সুবিধা এটা দিছে ভালেই লাগিছে মানে সেইটো নতুন হয়তো মই এনেকে এটা সুবিধাটো ভাল লাগিছে আপুনি যে মোক ফোন কৰিলে তেনেকে মই তেনেকে বাজেটৰ মোৰ ইমান ডিমাণ্ড নাই বাৰু বাকীবিলাকে যেনেকে কৰে মই পাৰ ডে' আপুনি মোক পোন্ধৰশকে দিলেও হ'ব অঁ হয় হয় পাৰ ডে' আপুনি মোক পোন্ধৰশকেই মই বিচাৰোঁ আৰু যটো মই নতুন হয় এতিয়া মোৰ ইমান মই ডিমাণ্ড নকৰোঁ আৰু যদি আপুনি ভাবিছে এমাহত কৰিম বুলি তেতিয়া পাৰিম মানে দুমাহ হৈ গ'লে অকমান দীঘলীয়া হৈ যাব মোৰ মানে আৰু এটা মুভি নতুনকে বাৰু এক মাহত মানে মোৰ অকল মোৰকিটা লৈ কেনে শেষ কৰিবলে অঁ হ'ব আপুনি তেনেহ'লে আৰম্ভ কৰিব পাৰে আপুনি খালি মোক আগদিনাখন ফোন এটা কৰিব যে মই কেইটা বজাত ৰেডি থাকিব লাগিব কেনেকুৱা কি কৰিব লাগিব

হয় বহুত হয় আপুনি খালি এটা কাম কৰিব চিনেমাখন যিহেতু আপুনি কৰিবই মোক অকণমান ডাইলগকিটা আপুনি পাৰিলে আৰু পঠিয়াই দিবচোন মানে মই মুখস্ত কৰিব হ'ব হ'ব ধন্যবাদ দাদা অঁ হয় বাইদেউ